হেল্ল' অঁ হয় কওকচোন অঁ আছে আছে অঁ কি কি লাগিছিলে বাৰু অঁ কিমানমান লাগিছিলে বাৰু অঁ বেঙেনা বিছ টকা তাৰপৰা কবি ত্ৰিছ টকা তাৰপাছত আৰু কি লাগে বুলি কৈছিলে অঁ জিকা পঞ্চাছ টকা অঁ আপোনাক কিমান লাগিব অঁ কুইন্টেলত নিব ন ঠিক আছে আপুনি ফাইভ পাৰ্চেন্টকৈ ডিচকাউন্ট দিব অঁ কেতিয়ালৈ লাগিলে লাগিব আপোনাক অঁ অঁ ঠিক আছে আপুনি নিবহি পাৰিব নিবলৈ অঁ কাইলৈ কাইলৈ নিব কিবা পাতিছেনে কি অঁ অঁ পাৰিব অঁ অঁ নিব পাৰিব আপুনি আছে ইয়াত ফুল কবি বন্ধা কবি আছে তাৰপিছত এইবোৰ শা শাক পাচলি এইবিলাক মূলা লাই বহুত কিবা কিবি আছে আপুনি যি লাগে তাকে নিব পাৰিব দাংবডী আছে ফ্ৰেন্সবিন আছে এইবিলাক অঁ ঠিক আছে আপুনি পাৰিব নিবলৈ